হেল্ল' দত্ত আপুনি যে গাড়ী এখন লৈছিলে গাড়ীখন ৰেজিষ্ট্ৰেশ্যন ক'ত কৰিছিলে ময়ো গাড়ী এখন ল'লোঁ নহয় গাড়ীখন ৰেজিষ্ট্ৰেশ্যন কৰিম বুলি আপোনাক সুধিছিলোঁ আপুনি ক'ত কৰিছিলেনো তাতে কৰিম বুলি ভাবি আছিলোঁ